অ হয় অ হয় নেকি মই শুনিছোঁ হেৰি যোৱাকৈ হোৱা নাই আৰু যাবা অ কেতিয়ালৈ যাবা

অ অ সধা সুধি হৈ লম বাৰু হয় কেতিয়া যোৱা হয় হেৰি কৰিবা নহ'লে এই আশ্ৰমলৈ আহিবা তাতে আমাৰ মাইকী মানুহখিনি গোটেইখিনি লগ লাগি থাকে হয় কাইলৈ নটামান বাজিত তাতে সুধা সুধি কৰিম কি গাড়ী ল'বা অ কোন কোন যায় অ মই বিচাৰিমে বাৰু তুমিও বিচাৰি চাবাচোন আৰু যদি আমাৰ সৰহকৈ মানুহ হয় তেতিয়াহ'লে আমাৰ গাড়ী ভাড়াটোও কমিব হয়নে নাই অ সেইটো কাৰণে মানে হে অ শুনিছোঁ ভাল বুলি যোৱাকৈ হোৱা নাই এবাৰ যাই আহিম বাৰু অ অ কাম এটা কৰিবা কালি আশ্ৰমলৈ আহিবা তাতে গোটেইখিনি কথা আলোচনা কৰি আমাৰ আইসকলক সুধিম কোনে কোনে যোৱা হয় নহয় হয় তাতে হ'ব আৰু পইচা তাৰে তুলা তুলি কৰিব লাগিব হয়নে নহয় তাতে তুলা তুলি কৰি হিচাপ পত্ৰ কৰি কোন কোন যোৱা হয় কিমান মানুহ হয় গাড়ীত ধৰিবনে নধৰিব সেইটো চাই কৰি লৈ তেতিয়া আলোচনা কৰি যাম আৰু